অঁ হেল্ল' অঁ নমস্কাৰ নমস্কাৰ এয়া তোমাৰ লগতে অকণমান কথা পাতোঁ বুলি ফোনটো কৰিলোঁ অঁ অঁ অঁ তাকেহে মই যে আনিবলৈ কৈছিলোঁ ছুৱেটাৰটো আনিলানে বাৰু আছেনে বাৰু অহ অঁ এই মোক আকৌ সেইটোহে লাগিছিলে অঁ এই মোৰ আকৌ সেইটো আকৌ পচন্দ নহয় নহয় মই যিটো বিচাৰিছিলোঁ সেইটোহে ভাল লাগে মই ভাল পাইহে আপোনাক কৈছিলোঁ সেইটোৱেই ছুৱেটাৰ আনিবলৈ অঁ বাৰু কওকচোন দামটো কেনেকুৱা দাম অ' আই ইমান দাম নে এইটো ছুৱেটাৰ ইমান ইমান দাম নহয় দিয়ক পায় অকণমান ইমান দাম নহয় আৰু আপোনালোকে আৰু এইবিলাক হোলছেলত আনে কাপোৰ বহুত কমত আনে ইমান দাম ক'লে আৰু কেনেকৈ এই ইমান দাম ক'লে কেনেকৈ হয় অলপ কমাব দিয়ক তাকেহে ছুৱেটাৰটো মোৰ পচন্দৰ ছুৱেটাৰটো আপুনি বেলেগক দিলে এতিয়া বেলেগটো বা কেনেকুৱা দিয়ে এহেজাৰ বহুত বেছি হৈছে অঁ অঁতোন আকৌ অঁ সেইটো আকৌ মনত ৰাখিব লাগিছিলে আপুনি লাগিলে বেলেগ এটা দেখুৱাই হ'লেও মই যাম বাৰু হ'ব দামটো বৰ বেছি কৈছে ইমান দামত আৰু ল'ব নোৱাৰি দিয়ক হেৰি মই কেতিয়া যাম কওক অঁ মই গ'লেও বাৰু ফোন কৰি যাম আজিয়ে যাম বুলি মই ক'ব নোৱাৰোঁ আমি ঘৰুৱা অঁ লেঠা থকা মানুহ এই আপুনি পচোৱা প পইচা দিলেও এটা কথা হ'ব নহয় মোৰ পচন্দৰ নহ'ব আকৌ ঘূৰা এইখন বৰ লেঠা হয় গতিকে মই গৈ পেলাইহে আনিম মই অঁ অঁ সেইকাৰণে হেৰি কৰিব মই যাম গৈ পেলাই পচন্দ হ'লে দামটো আপুনি ধেৰ কৈছে অঁহ দামটো কিন্তু অকণ মিলাব লাগিব এজেহাৰ টকা দিব নোৱাৰি আৰু অঁ অঁ মই সেই ছশ ছশ টকা মানহে দিম আৰু ছশ টকাত যদি দিয়ে আৰু ল ৰা ৰাখিম আৰু ঠিক আছে মই গৈহে অঁ মই গৈ চামগৈ বাৰু তেতিয়াহে আপোনাক দামটো মিলাম বাৰু হ'ব অঁহ অঁহ অঁ আছোঁ আৰু ঠাণ্ডা বেছি সেইটো কাৰণে ছুৱেটাৰ বিচাৰিছোঁ অঁ অঁ অঁ হ'ব দিয়ক অঁ